অসমত যিহেতু বহুতো জাতি জনজাতি থাকে তাৰে মাজত আমাৰ সকলোৰে সাজ পোচাক বেলেগ বা গহনা বেলেগ আমাৰ অসমীয়া মানুহবোৰে চাদৰ মেখেলাটো বেছি বেছি গুৰুত্বপূৰ্ণ আমাৰ অসমৰ মানুহবোৰৰ কাৰণে যিহেতু বিয়ায়ে বাৰুৱে চাদৰ মেখে চাদৰ মেখেলাবোৰ চাদৰ মেখেলা পিন্ধায়েই কইনা সজোৱা হয় আৰু ঘৰতো গৃহিণীবোৰে অসমৰ চাদৰ মেখেলা চাদৰ মেখেলাটোকে বেছি বেছি পিন্ধিবলৈ হেৰি কৰে আৰু চাদৰ মেখেলাটো যিহেতুকে পিন্ধিলেও এটা শুৱনি হয় আৰু আৰু চাদৰ মেখেলাটো যিহেতুকে অসমৰ এটা বিশেষ পোচাক হয় মহিলাসকলৰ বাবে আৰু অসমৰ মহিলাসকলে বিহুৰ সময়ত যোনটো আমাৰ অসমৰ প্ৰধান এটা উৎসৱ হয় সেইখিনি সময়ত চাদৰ মেখেলা পিন্ধে আৰু অসমীয়া গহনা পিন্ধে যেনেকৈ জোনবিৰি ঢোল ঢোল মাদলী আৰু জাপি কাণফুলি হওক বা বিভিন্ন ধৰণৰ সেনেকুৱা অসমীয়া গহনা আৰু গাম খাৰু পিন্ধে আৰু অসমৰ সকলো গৃহিণীয়ে যোন কিবা এটা উৎসৱ হ'লেই চাদৰ মেখেলা চাদৰ মেখেলাটোক বেছি প্ৰধান পিন্ধাটো বেছি প্ৰধান বুলি ভাবে আৰু সকলো সকলো গৃহিণীয়ে বিয়াতে হওক বা কো বেলেগ উৎসৱে হওক বা পূজাই হওক তাতে চাদৰ মেখেলা পিন্ধি যায় বা মন্দিৰতে হওক চাদৰ মেখেলা পিন্ধি যায় কাৰণ চাদৰ মেখেলাই আমাৰ অসমীয়া মানুহক বিশেষকৈ বেছি শুৱনি আনে